হেল্ল' হা হেল্ল' হা কওকচোন হয় হয় কওক আছে আছে কওকচোন বাৰু

ভিজিটিং প্লেচটো তিনিচুকীয়াততো আছে থকাটোতো বহুতখিনি আছে আপোনাৰ আমাৰ ডিব্ৰু চৈখোৱা ডিব্ৰু চৈখোৱা উদ্যান হেৰিটো আছে আপোনাৰ এতিয়া বাৰিষাৰ ডিব্ৰু চৈখোৱা সেইটো ৰাষ্ট্ৰীয় উদ্যান আছে আমাৰ এই গুইজান ঘাটৰ পৰা অকণমান আগলৈ অ' সেইটো তাৰপিছতে কমিউনিকেশ্যন আপোনাৰ তিনিচুকীয়া টাউনৰ পৰা খুব বেছি নহয় আৰু আপোনাৰ প দহ কিলোমিটাৰমান হ'ব অ' এইটো তাত তেওঁলোকৰ মানুহ আহিলে আৰু মানে ফেৰি ফেৰি আছে ত' ধুনীয়াকৈ আপুনি ফেৰিত গৈ থাকিব ব্যৱস্থা আছে থকা মেলা সুবিধা আছে আমি মানে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন চাবলৈ ভাল আৰু বহুত আহে ত' তাৰমানে ত' তেনেকৈ আপোনাৰ ডিগবৈ ৰিফাইনেৰীটো আছে ইয়াৰ পা ধৰক আমাৰ ত্ৰিছ কিলোমিটাৰমান হয় তাৰপিছত মাৰ্ঘেৰিটা আপোনাৰ কয়লাখনি আছে লিডু এইটো শুনিছেই চাগে অ' সেইটোত চাবলৈ ভাল আপোনাৰ কয়লা কেনেকৈ অ' টিপং টিপং টিপং টিপং বুলি কয় তাতে কয়লা কয়লা খান্দি পেলাই যেতিয়া ওলাই আহে নহয় সেইটো চাবলৈ খুব ভাল একদম মানে যেতিয়া তল তলৰ পা আহিব একদম মানুহকিটা ওলাই থাকিব আ এনেকৈ ইফালে যাব ইফালে আহিব গোটেইখন কয়লা পাহাৰেই ভৰ্তি তাৰপিছতে আ আউট টাইমটো সিহঁতে একেলগে একেলগে ওলাই আৰু চাৰে নটা বাজি তাৰপিছত তেওঁলোকে তেতিয়া মানে ওলাই আৰু আহে আৰু মানুহখিনি হেৰি কৰি এই তেনেকৈ আপোনাৰ তাৰপিছতে ৰিফাইনেৰীটো আছে ডিগবৈ সেইটোতো মানে বহুত পুৰণা আমাৰ অসমৰ ফাৰ্ষ্ট প্ৰথম প্ৰথম ৰিফাইনেৰী সেইটো তাৰপৰা তেনেকৈ আপুনি ধৰ্মীয় স্থান বুলি ক'লে পৰশুৰাম কুণ্ড দূৰ আছে ইয়াৰপৰা পৰশুৰাম কুণ্ডও যাব পাৰে প্ৰায় তিনি ঘণ্ চাৰি ঘণ্টামান লাগিব ইয়াৰ পৰা এতিয়া এতিয়া নাযায় এতিয়া বাৰিষা টাইমত নাযায় এইটো অলপ মানে ঠাণ্ডা ছিজনতে পৰশুৰাম কুণ্ডলৈ যায় এতিয়া আপুনি এনেও অ' এনেও নোৱাৰে এতিয়া যাবলৈ এনেই বাহিৰে বাহিৰে চাব পাৰিব ভিতৰত পাক মাৰিব নোৱাৰিব কাৰণ নদী সোঁতটো আছে নহয় বহুতখিনি আৰু যে এনে টিলি টিলিঙা মন্দিৰৰ নাম শুনিছে বৰদোবী টিলিঙা মন্দিৰ নামটো শুনিছে নাই সেইটো ইয়াৰ পৰা বিছ কিলোমিটামান হয় এ আধা ঘণ্টা ৰাস্তা ঠিক আছে ঠিক আছে আপুনি মোক কণ্টেক্ট কৰি ল'ব

অ' এই হ'ব হ'ব ঠিক আছে ঠিক আছে ধন্যবাদ